মই ৰোহিত গোঁহাইয়ে ক'লোঁ এটো পৰিবহণ বিভাগৰ আপোনালোকৰ এইটো ষ্টেণ্ড নেকি মই এই কেব এখন বিচাৰিছিলোঁ তিনচুকীয়া যাবৰ বাবে মই এই বৰডুমচাৰপৰা যাব বিচাৰিছিলোঁ আপোনালোকৰ কেবখন পালে খুব সুখী হ'ম বৰডুমচাৰপৰা যাব বিচাৰিছোঁ তিনচুকীয়া বৰগুৰিলৈকে যাম আপোনালোকৰ ওচৰতে অ'টস্থান নিশ্চয় আছে চাগৈ আকৌ অ'ট এখন বিচাৰিছোঁ ক'ত তিনি আলিলৈকে যাম নিশ্চয় সুবিধা কৰি দিব চাগৈ আপোনালোকৰ কেবখন এই যোৱাবছৰ গৈছিলে খুব ভাল লাগিল ইমান সুন্দৰভাৱে চলায় আপোনালোকৰ এই কেবখন বহুতে প্ৰশংসা কৰিছে কিন্তু দেই চলাই তেখেতসকলে ড্ৰাইভাৰজন বহুত ভাল অঁ এখেতৰ কথা বহুতে কৈছে আপোনালোকৰ যিটো এই কেব আছে আপোনালোক কিন্তু বহুতেই শলাগিছে দেই আমাক অট' এখন ব্যৱস্থা কৰি দিব লাগিব আৰু যেতিয়া বহুলোকে যাম ন অ'ট এখন আমাক ব্যৱস্থা কৰি দিব গৈছোঁ বহুতবাৰ গৈছোঁ কিন্তু অ'ট অলপ অসুবিধা হয় নিশ্চয় এবাৰ হ'লেও সেই অ'টখন ব্যৱস্থা কৰি দিব হা